মোৰ আটাইতকৈ ডাঙৰ শক্তি বুলি ক'লে মই মোৰ আত্মবিশ্বাসটোকে মই মোৰ ডাঙৰ শক্তি বুলি ভাবোঁ মোৰ এনেকুৱা এটা আত্মবিশ্বাস আছে মই যিকোনো কাম এটা কৰিবলৈ আগবাঢ়িলে যিটো সফল হ'ম বুলি মই আত্মবিশ্বাসেৰে আগবাঢ়ি যাওঁ তাত আজিলৈকে মই সফল হৈছোঁ কোনো ক্ষেত্ৰত মই বিফলতাৰ মুখ দেখা নাই গতিকে মোৰ জীৱনত আজি মই যি পৰ্যায়ত আছোঁ এইখিনি এই পৰ্যায় পোৱাত মোৰ আত্মবিশ্বাসে যথেষ্টখিনি মোক অৰিহনা যোগাইছে সেইকাৰণে মই একেমুখে স্বীকাৰ কৰোঁ যে মোৰ আটাইতকৈ ডাঙৰ শক্তি হ'ল মোৰ আত্মবিশ্বাসটো যাৰ ফলত মই এই পৃথিৱীত নিজকে নিজৰ পৰিচয় ৰক্ষা কৰি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ আৰু মোৰ দুৰ্বলতা বা বুলি ক'বলৈ গ'লে মানে কি অলপ মই লগ সংগৰ লগত বেছি কথা পাতোঁ নিজৰ কথাবোৰ শ্বেয়াৰ কৰোঁ এইটো এটা মোৰ দুৰ্বলতা কেতিয়াবা এই ক্ষেত্ৰত মানে মই মানে সমস্যাৰ সন্মুখীনো হওঁ হৈছোঁ বহুত কামত বিফল মানে হোৱাৰ ৰাস্তা আহি পৰে প্ৰবল আত্মবিশ্বাসৰ কাৰণে তাক মই প্ৰতিৰোধ কৰি আগবাঢ়িবলে আগবাঢ়িবলগীয়া হয় কিন্তু সেই সমস্যাটো মই মানে নিজে সৃষ্টি কৰি লোৱা হয় বেছি কথা পতাৰ দুৰ্বলতাৰ কাৰণে আৰু আনৰ দুখত বেছি দুখি হোৱাৰ কাৰণে মই আনৰ দুখ দেখিলে ৰৈ থাকিব নোৱাৰোঁ নিজৰ কিছু কাম আওকাণ কৰিও মই আনক সহায় কৰিবলৈ আগবাঢ়ি যাওঁ কিছুমান মানে মানুহক যিটো কামত সহায় নকৰিলেও চলে তেখেতৰ ঘৰতো সেইখিনি কৰিব পৰা উপযুক্ত মানুহ থকাৰ পিছতো মোক অনুৰোধ কৰিলে মই সেইখিনি ৰক্ষা কৰি দিয়াতো মানে তেওঁক সহায় কৰি দিয়াতোৰ কাৰণে মোৰ কেতিয়াবা নিজৰো মানে সময়ৰ অপব্যয় হোৱাৰ লগতে আৰ্থিক ভাৱেও মানে দুৰ্বল হ'বলগীয়া পৰ্যায় আহি পৰে গতিকে মই বেছি কথা পতা মানুহক সময় দিয়াতো মোৰো প্ৰধান দুৰ্বলতা বুলি ভাবোঁ